পৌৰ নিগম বা পঞ্চায়ত হৈছে স্থানীয় শাসন ব্যৱস্থা পৌৰ নিগমে বিশেষকৈ নগৰ অঞ্চলৰ শাসন ব্যৱস্থাক বুজায় আৰু পঞ্চায়তে গাঁও অঞ্চলৰ শাসন ব্যৱস্থাক বুজায় পৌৰ পৌৰ নিগমৰ বিশেষকৈ কামসমূহ নগৰ অঞ্চলক পৰিষ্কাৰ পৰিছন্নকৈ ৰখা বজাৰ ব্যৱস্থা কৰি দিয়া লগতে ৰাস্তাত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা স্বাস্থ্য পৰীক্ষাৰ বাবে নগৰ অঞ্চলৰ লোকসকলে স্বাস্থ্য পৰীক্ষাৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ স্বাস্থ্য কেন্দ্ৰ নিৰ্মান কৰে দ্বিতীয়তে জন্ম আৰু মৃত্যুৰ যি চাৰ্টিফিকেট সেই চাৰ্টিফিকেট প্ৰদান কৰা কামো পৌৰ নিগমৰে হয় দ্বিতীয়তে যিবিলাক গাৰ্বেজ থাকে সেই গাৰ্বেজৰ দায়িত্বও তেওঁলোকৰ পৌৰ নিগমৰ হাতত থাকে পৌৰ নিগমে পৰিষ্কাৰ পৰিছন্নকৈ ৰখাৰ ওপৰতো গুৰুত্ব দিয়ে গাঁও পঞ্চায়তে পঞ্চায়তে বিশেষকৈ গাঁও অঞ্চলৰ পৰিষ্কাৰ পৰিছন্ন হৈ ৰখা গাঁও অঞ্চলত নিয়মিত স্বাস্থ্য পৰীক্ষা হৈছেনে নাই সেইসমূহৰ ওপৰত গুৰুত্ব দিয়ে লগতে গাঁৱৰ যিসকল দৰিদ্ৰ লোক আছে সেই দৰিদ্ৰতা নিৰ্মূল কৰিবৰ কাৰণে বিভিন্ন আঁচনিসমূহ সঠিক লোকসকলে সঠিক আঁচনিসমূহ গৈছে নে নাই সেই সম্পৰ্কে কাম কৰে চেনিটাইজেশ্যনৰ লগত জড়িত পাব্লিক হেল্থৰ লগত জড়িত বিভিন্ন ধৰণৰ কাম কাজসমূহ গাঁও পঞ্চায়তে কৰে